হেল্ল' হেল্ল' বাইটি ভাইটি অঁ অঁ অঁ মই এই ৰিপৰ্টাৰে কৈছোঁ ৰ'বা মানে তোমাৰ আমি হত্যাৰ ভিতৰুৱা ইনফৰ্মেশ্যন এটা পাইছোঁ তোমালোকৰ এৰিয়াত কিবা তেনেকুৱা নিচাযুক্ত সামগ্ৰীৰ অত্যাধিক মানে ব্যৱহাৰ আৰু সৰবৰাহ হৈ আছে নেকি এইফালে আৰু লগতে লগতে শুনিবলৈ পাইছোঁ চোৰাং কাঠৰ বেপাৰো আৰম্ভ হৈছে আৰু লগতে গৰুৰো ব্যৱসায় চোৰাং চোৰাং ভাৱে গৰুৰ ব্যৱসায়ো চলি আছে বোলে এইখিনি এৰিয়াত আচ্ছা আচ্ছা ৰাতি তেনেকৈ

আমি বাৰু ওচৰৰ পুলিচ ষ্টেচনৰ লগত যোগাযোগ ৰাখিছোঁ বস্তুখিনি হ'লে গম পাম তথাপি মানে আমাৰ লোকেল মানুহখিনিৰ লগত মানে অলপমান যদি মানে আমাক সহযোগ কৰে তেতিয়া আমাৰ মানে বেছি সুবিধা হ'ব বস্তুখিনি সিহঁতক ধৰাত সেইকাৰণে মানে আপ তোমাক মই ভাবিছোঁ মানে তোমালোকৰ লগৰখিনিক লৈ কেনে আমি যদি এটা গ্ৰোপ এটা বনাই দিওঁ য'ত নেকি আমি ইনফৰ্মেশ্যনখিনি আমাৰ মাজত শ্বেয়াৰ কৰিব পাৰোঁ তো তেনেকৈ হ'লে মানে অলপ বেছি মানে সুবি সুবিধা হ'ল হয়

আচ্ছা আচ্ছা আচ্ছা ঠিক আছে মই তোমাক এদিন লগ কৰিম ৰ'বা আমি গোটেইখিনি বহি কিনে এটা আলোচনা কৰিব লাগিব এই গো এই যোনখিনি অনৈতিক কাম চলি আছে এই অনৈতিক কামখিনি আমি অতি সোনকালে ধৰিব লাগে আৰু ৰাইজৰ ওচৰত মানে আমি হেৰি কৰিব লাগে

ঠিক আছে ঠিক আছে বাৰু মই তোমাক আকৌ আকৌ ফোন কৰিম এদিন এদিন গৈ ল'ব পাৰিম দিয়া ঠিক আছে